দাদা বহুত বেয়া ৰাস্তাত ফঁচি গ'লো নহয় ইয়াত সদায় তেনেকৈ ট্ৰেফিক জাম হয় নেকি হয় ন আমি এইফালে এইটো ৰাস্তাদি আহিবই নালাগিছিলে আচলতে মই ইয়াত নতুন যোনটো জেগালে আহিছোঁ সেই জেগাটো মই ভালকৈ চিনি নেপাওঁ তাত মই সকামৰ কাৰণে আহিছিলোঁ তাত গৈ এতিয়া মই সোনকালে নাপাবলৈ হ'লেও বহুত দিগদাৰ হ'ব আপুনি চমু ৰাস্তা জানে নেকি যদি জানে তেতিয়াহ'লে লৈ যাব পাৰিব কিন্তু ইয়াৰ পৰা এতিয়া আমি কিমান সময়ত আজৰি হওঁ এতিয়া সেইটোহে লাগে এতিয়া আমাৰ আগতো বহুত গাড়ী আছে পিছতো বহুত গাড়ী আছে আমি কেনেকৈ ওলাম ইয়াৰ পৰা ওলোৱাৰ লগে লগে কিন্তু আপুনি মোক সোনকালে সেই জেগাটো পোৱাবগৈ লাগিব আপুনি যিমান সোনকালে পোৱাই মই আপোনাক সিমান সোনকালে ধন্যবাদ দিম